মই মূলত জাতিলাও ৰঙালাও বেঙেনা তিয়ঁহ বডিমাহ তিতাকেৰেলা ভাত কেৰেলা এনেধৰণৰ পাচলিবোৰ বিক্ৰী কৰোঁ আমাৰ ইয়াত উপলব্ধ বজাৰসমূহৰ ভিতৰত এঙাৰখোৱাত অৱস্থিত দেওবৰীয়া বজাৰ আজাদত উপস্থিত অৱস্থিত আজাদ বজাৰ ৰাংচালিত অৱস্থিত বুধবৰীয়া বজাৰ দলুহাটত অৱস্থিত দলুহাট বজাৰ উপলব্ধ উপলব্ধ হয় অন্য ৰাজ্যত বিক্ৰী কৰিবলৈ থকা নিয়মসমূহ আচলতে এনেধৰণৰ তাত চৰকাৰে কিছুমান মূল্য নিৰ্ধাৰণ কৰি দিয়ে আৰু সেই এই মূল্য নিৰ্ধাৰণৰ ওপৰতে ভিত্তি কৰি বিক্ৰী কৰা হয়